হেল্ল' হয় কওক কাপোৰ কি কাপোৰ লাগিছিল বা আপোনাক এতিয়া মানে মুগাৰ কাপোৰত তিনি হাজাৰ পাঁচশ টকা মুগা মানে এইটো খাটি মুগা নহয় আৰু হয় তাৰ পিছ তিনি হাজাৰ পাঁচশটো মই বেছি কোৱা নাই তেনেকে মই বিক্ৰী কৰি আছোঁ

আৰু বেলেগ কাপোৰ আছে আচ্ছা বাৰু আপুনি কিমান কাপোৰ লয় ক'ব পাৰে তাৰ পিছত মই মানে দাম দৰটো বাৰু হ'ব পিছত আৰু পদ্মিনী আছে পদ্মিনীৰ জোৰা হ'ব মোৰ বাৰশ টকা আৰু আপোনাক কি কাপোৰ লাগিছিল বা বোৱা যোৰা আছে মানে আঁচু পাৰা মাজত সৰু সৰু বুটা হ'ব এইযোৰা মানে এইটো মোৰ নিজেই শালত বোৱাটো সেইটো দাম হ'ব মানে সাতশ পঞ্চাশ টকা আঠশ এনেকে হ'ব আপু আচ্ছা ঠিক আছে বোৱা যোৰা আপোনাক মই সাতশ টকাত দিব পাৰিম পদ পদ সাতশ টকাৰ কম নাই পদ্মিনীটো আপুনি ল'লে এক হাজাৰ টকাত মই দিব পাৰিম হয় আৰু এক হাজাৰৰ তলত নহ'ব আৰু মুগাৰ সেইটো ল'লে মানে তিনিহাজাৰ পাঁচশ কৈছোঁতো কিহত দিব চাৰে ছয়শ কোন যোৰাত দিব বিচাৰিছে আচ্ছা ঠিক আছে লাগিলে আহিব মিলাই দিম আৰু বাৰু ঠিক আছে দিয়ক